অ পাৰিবানে অ মই বিশাললৈ যোৱাৰ কথা ভাবিছিলোঁ এইকেইদিনত যাবা নেকি বাৰু অ কোনদিনা যাবা অ মই বৃহস্পতিবাৰ মানে যাম বুলি ভাবিছোঁ

এই পূজাৰ আগে আগে ল'ৰা ছোৱালীকেইটালৈ কিবাকিবি চোলা কাপোৰ কেইটামান কিনিম বুলি ভাবিছোঁ মই অকলে যাবলৈ লগ নাই বুলি তুমি যে যোৱাৰ কথা শুনিছিলোঁ সেইকাৰণে লগ ধৰিছোঁ অ তুমি কি কি কিনিম বুলি ভাবিলা

অ মই আকৌ হেৰি

অ আনিমগৈ বুলি ভাবিছোঁ আৰু তাত কি দেখো জানো অলপমান চাই চিতি পেলাই যদি কেইটামান বেছিকৈ আৰু পাৰিলে কাপোৰ দুযোৰমান চাম নেকি সেইকাৰণে মই তোমাক লগ ধৰিছোঁ যে কাপোৰখিনি কেনেকুৱা দিমনো আজিকালি কেনেকুৱা চলিছে মই অলপমান বৰকৈ সেইটো নাজানো তোমাক লগ ধৰিছোঁ

চোলা কাপোৰবোৰ সস্তা বুলি কোৱা শুনিছোঁ এতিয়া যেনেকুৱা কেনেকুৱা কি হয় তুমি আগে পিছে গৈছা নাই বাৰু

অ অলপমান সস্তা নেকি বাৰু তাত অ ক অ খোৱাবস্তুখিনি বেছি ভাল নেকি

অ বাৰু অ মই মানে খবৰটো দিম খালী সেইদিনাখন সোনকালে যাম হেৰি দেৰি নকৰোঁ আজিলৈ তেতিয়া সেই ঠিক